ঘৰত পোহা চৰাইবোৰে কিছুমান সাধাৰণ প্ৰকাৰৰ খাদ্য যেনে ধান চাউল পতংগ কিনা দানা ইত্যাদি ধৰণৰ যথেষ্ট দানা আছে বা সিঁহতক প্ৰদান কৰা খাদ্য আছে যিসমূহ আমি দিয়াৰ দিওঁ তাৰপিছত সিঁহতি খায় আৰু যিহেতু ঘৰত পোহা চৰাইসমূহে নিজে চৰি বা নিজে বিচাৰি কিছুমান খাদ্য খাব পাৰে তাৰ ভিতৰত তেওঁলোকে কিছুমান পোক পতংগ বা কেঁচু বা যিকোনো ধৰণৰ উঁইৰ দৰে কিছুমান পোক মাটিত পোৱা যায় যিসমূহ তেওঁলোকে নিজে বিচাৰি খায় আৰু আৰু অন্য এবিধ আছে পউলট্রিৰ ভিতৰত বা ঘৰত পোহা চৰাইৰ ভিতৰত যি তাৰ ভিতৰত হৈছে ব্ৰইলাৰ চৰাই যিটোৱে কিনা দানাহে অকল খায় আৰু কিনা দানাৰ জৰিয়তেহে সি তাৰ বিকাশ বৃদ্ধি হয় গতিকেলৈ ইয়াৰ অন্তিম সামগ্ৰীটোৰ গুণত এই খাদ্যসমূহৰ পৰা যথেষ্ট প্ৰভাৱ পৰে যেনেদৰে ব্ৰইলাৰ কুকুৰাটো আৰু ব্ৰইলাৰ চৰাইটো আৰু ঘৰত পোহা কুকুৰা চৰাইটোকে চাব পাৰে আপুনি ব্ৰইলাৰটো যেনেদৰে যথেষ্ট ওজন হয় খাবলৈও ভাল হয় বা তাৰ ব্যৱসায়িক ক্ষেত্ৰতো যথেষ্ট সফল হ'ব পাৰি কিন্তু তাৰ পুষ্টিকৰ আহাৰ বা পুষ্টি বুলি ক'বলৈ গ'লে লোকেল কুকুৰাটোতকৈ ইয়াৰ পুষ্টি যথেষ্ট কম যিহেতু ইয়াক কিনা দানা খোৱা হয় আৰু ঠিক তেনেদৰে ঘৰত পোহা কুকুৰাটো কুকুৰা চৰাইটো পৰা যথেষ্ট পুষ্টি মানুহে লাভ কৰে আৰু এই অধিক মানযুক্ত পাবলৈ বা অধিক উন্নত উৎপাদন পাবলৈ মই তেওঁলোক চৰাই সমূহক বিভিন্ন ধৰণৰ উন্নতমানৰ চাউল বা বিভিন্ন ধৰণৰ খাদ্য তেওঁলোকক সিহঁতক দিওঁ যাৰ বাবে সিঁহতি এটা ভাল প্ৰ'ডাক্ট উৎপাদন হয় সিঁহতৰ পৰা আৰু মই এটা ভাল ভালদৰে ফল লাভ কৰোঁ